এইটো কনক কনক ছাৰৰ তাত লাগিছেনে বাাৰু মই মাছখোৱাৰ পৰা কৈছোঁ মোৰ এই অলপ অসুবিধা হৈছে এই হাতৰো বিষ হৈছে ভৰিও বিষ হৈছে আপুনি মেডিকেলৰ কোনটো ৰুমত থাকে অঁ মেডিকেলত কোনটো ৰুমত থাকে বুলি সুধিছোঁ অঁ এই মই নোযোৱাকৈ কিবা এটা সুবিধা কৰি দিব পাৰে নেকি মোৰ যোৱাটো অসুবিধা গাড়ী মটৰৰ কোনো সুবিধা নাই সেইকাৰণে অঁ হে মই আজি খাই চাম বাৰু যদি ভাল নাপাওঁ যদি ভাল ভাল নাপাও কালিলৈ কিবা এটা চেষ্টা কৰি চাব লাগিব পৰীক্ষা কৰোতে হেৰি ফিজটো কিমান লয় বাৰু অঁ বাৰু কালিলৈ মই চেষ্টা কালিলৈ মই চেষ্টা কৰি চাম বাৰু যাব লাগিব হেৰি কিবা এটা সুবিধা কৰিব লাগিব সুবিধা কৰিহে যাব পৰা হ'ব